মই যে পাৰ্ফিউম এটা অৰ্ডাৰ দিছিলোঁ আজি আহি পালেহি নহয় পাৰ্ফিউমটো বৰ ভাল নহয় বেয়া বেয়া গোন্ধায় কাপোৰবোৰ কিবা লেতেৰা হৈ যায় কেতিয়াও পাৰ্ফিউম বস্তুবোৰ মানে অৰ্ডাৰ দিব নাপায় দোকানৰ পৰা কিনি আনাই ভাল দে পিছততো এইটো ৰিটাৰ্ণ কৰিব পাৰি না কৰি দিব লাগিব